উন্নতি কৰ্ম সংস্থাপন লাভ কৰিবলৈ আপোনাৰ অঞ্চলত যুৱপ্ৰজন্মই কি কি প্ৰত্যাহ্বান সন্মুখীন হ'বলগীয়া হয় যিহেতু এতিয়া নতুনকৈ পুলিচৰ অনলাইন হৈ অছে সেইবাবে আমাৰ গাঁৱৰ যুৱ যুৱতীসকলে ফিল্ডত প্ৰেক্টিচ কৰিবলৈ যায় আৰু বৰষুণ দি দিয়া ফলত ফিল্ডখন পানীৰে আৱৰি পৰে সেইকাৰণে যুৱ যুৱতীসকলে ফিল্ডত দৌৰিবলৈ অসুবিধা হয় আৰু লগতে মানুহবিলাকে ফিল্ডত গৈ গৰু ছাগলী খুটি মাৰে বান্ধি থয় সেইবাবে দৌৰোঁতে যুৱ যুৱতীসকলৰ ভৰিত দুখ পোৱাও হয় আৰু এনে কিছুমান মানুহ আছে যিয়ে আমাৰ ফিল্ডত গৈ চিঁচা ভঙা বা কিবা বটলৰ চিঁচাৰ বটলৰ টুকুৰা ফিল্ডত পেলাই থয় তেনেকৈ আমাৰ যোন দৌৰি থকা যুৱ যুৱতীসকলৰ ভৰিত দুখ পায় সেইবিলাক যুৱ যুৱতী আজিও আজিলৈকে ভাল হোৱাই নাই ভৰি ফালি যায় খুটিত খুন্দা খালে ভৰি ফ্ৰেকচাৰ হৈ যায় এনেকুৱাত বহুতো অসুবিধা হয়